ঘৰতে সহজে পোৱা বস্তু বুলি ক'বলৈ গ'লে এতিয়া আমি গাখীৰ খাওঁ সেই গাখীৰ যেতিয়া ফাটি যায় বা দৈ হৈ যায় সেই দৈটো মই পেলাই নিদিওঁ তাৰ লগত অকণমান হালধি আৰু খাটি মৌজোল যিটো থাকে সেই তাৰ অকণমান মিক্স কৰি দিওঁ সেইখিনি প্ৰলেপ লগাও মুখত আধাঘণ্টামান থৈ মুখখন তেনেকৈ ধুই দিওঁ তাৰফলত যিবোৰ স্কিনৰ ডেদ চেলছ থাকে সেইখিনি নোহোৱা হৈ যাবলৈ ধৰে লাহে লাহে লগতে হালধিটো কেঁচা হালধিয়ে হওক বা পাউদাৰটোৱেই হওক ছালৰ কাৰণে বহুত উপযোগী হয় লগতে মই ঠাণ্ডাদিনত প্ৰায় নাৰিকল তেলটো ব্য়ৱহাৰ কৰোঁ নাৰিকল তেলটো এনেই ব্য়ৱহাৰ নকৰোঁ তাৰ লগত মই অকণমান গোলাপজল মিক্স কৰি দিওঁ যিটো দোকানৰপৰা কিনি আনে সেইটো মই বেছিকৈ নকৰোঁ ঘৰত যিজোপা গোলাপা ফুলৰ গছ থাকে তাৰ ফুলৰ পাহিসমূহ চিঙি আনি মই অকণমান ঠাণ্ডা পানীত তিয়াই থওঁ তিয়াই সেই মিহিকৈ মই এটা মানে মানে অকণমান থেতালি ল'ম থেতালি লৈ তাৰ দুই তিনি টোপাল নালিকল তেলৰ লগত মিক্স কৰি দিওঁ মিক্স কৰি কেতিয়াবা যদি সম্ভৱ হয় জনচনছ বেবী ক্ৰীম থাকে তাৰো অকণমান লৈ সেইখিনি এটা মিশ্ৰণ কৰি লওঁ মিশ্ৰণটো ৰাতি মই মুখত সানি থওঁ সানি পেলাইনি ৰাতিপুৱা মুখখন ধুই দিওঁ আৰু ছালৰ উজ্জ্বলতা বঢ়াবৰ কাৰণে এলোভেৰা গছ যিজোপা ছালকুঁৱৰী বুলি কয় আমাৰ অসমীয়াত সেই ছালকুঁৱৰী পাতটোৰ তাৰপৰা যিটো জেল ওলাই সেই জেলটো মই মুখত ঘঁহোঁ লগতে যদি কেতিয়াবা খোৱা বোৱা ক্ষেত্ৰত যদি অগা পিছা হয় গেছৰ প্ৰব্লেম হ'লে মোৰ মুখত কিছুমান সৰু সৰু পিম্পলছ হয় সেই পিম্পলছবিলাক হ'লে কি হয় যায় সৰু সৰু ক'লা ক'লা দাগ থাকি যায় সেই দাগবোৰ আঁতৰাবৰ কাৰণে মই ঘৰতে থকা যিটো পদিনা বুলি কয় সেই পদিনা গছৰ যিটো মিহি মিহি পাতবোৰ থাকে কলি সেই সেইবোৰ মোহাৰি থেতালি লওঁ থেতালি সেই ৰাতি সেই ক'লা পৰি থকা ঠাইবিলাকত লগাই দিওঁ তাৰফলত সেই দাগবোৰ সোনকালে আঁতৰি যায় লগতে যদি যিবোৰ মানে কি কয় ব্লেকহেডছ বুলি কয় ক'লা ক'লা তিলৰ নিচিনা দাগ হয় সেইখিনিৰ কাৰণে মই কেঁচা আলু মিহিকৈ কৰি তাৰ ৰসটো উলিয়াই তাত অকণমান হালধিগুৰি মিক্স কৰি দিওঁ আৰু যদি প্ৰয়োজন হয় কেতিয়াবা মানে কফি পাউদাৰ কফি পাউদাৰ অকণমান মিক্স কৰি দিওঁ বেচনো মই ব্য়ৱহাৰ কৰোঁ মুখৰ উজ্জ্বলতাটো যিহেতু বাঢ়ে সেইখিনি কৰোঁ সেইখিনিও যদি ঠাইতে মোৰ মই নাপাওঁ তেতিয়া ঘৰৰ বাৰীতে থকা গোল নেমুৱে হওক বা কাজি নেমুৱে হওক নেমুৰ পৰা মই নেমু কাটি মই শ্লাইছ কৰি লওঁ সেইখিনি মই আমি ৰাউণ্ড ৰাউণ্ড চেপ কৰি পেলাইনি মুখত ঘূৰাই ঘূৰাই সানোঁ গৰমদিনত বেছিকৈ কৰোঁ তেতিয়া ঘামচিও নহয় আৰু কেতিয়াবা কি হয় মই বিলাহী কেঁচা বিলাহী কাটি মই অকণমান নিমখ দি অকণমান চেনি মিক্স কৰি পেলাইনি সেইটো চালাদ হিচাপে খাওঁ সেইদৰে খালে ভিতৰৰপৰা মানুহজনীৰ মানে স্কিনটো বাহিৰৰপৰাই নহয় ভিতৰৰপৰা ধুনীয়া হৈ আহে দেখিবলৈ কোমল কৰি থয় আৰু কেতিয়াবা মই সেই মচুৰ দাইল তিয়াই থওঁ মচুৰ দাইল পিচি তাৰ পেষ্ট এটা বনাই সেই বিলাহী কেঁচা বিলাহী পকা যিটো মানে বিলাহী থাকে কেঁচা বিলাহী নহয় পকা বিলাহীটোৰ গুটিখিনি আঁতৰাই তাৰ যিটো মঙহ থাকে সেইখিনি মই মচুৰ দাইলৰ পেষ্টটোৰ লগত মিক্স কৰি সেই তেনেকৈয়ো সানোঁ আৰু বহুতখিনি মানে তেনেকৈ মই নিজৰ ছালখনৰ ছালৰ যতন লৈছোঁ আৰু তাৰ সুফলো মই পাইছোঁ